অঁ নয়নজ্যোতি নেকি অঁ মোৰ মানে এই এটা অসুখ হৈছে মানে মই কালিয়ে পৰা ভাত খাব পৰা নাই মানে ভাল খালেই বমি বমি হৈছে তাকেই আপোনাৰ পৰা কিবা দৰব বিচাৰিছিলোঁ অঁ খাব মানে খালেই বমি হৈ গৈছে মানে অঁ গেছ তেনেকৈতো সিমান হোৱা নাই অঁ পেটটো অকণমান জ্বলা জ্বলা লাগিছে

অঁ কিমান টকা হ'ব দৰবকেইটা অঁ

অঁ ঠিক আছে অঁ ঠিক আছে মই মোৰ ভাইটি এটা পঠিয়াই দিছোঁ অঁ অঁ